হয় মই ফটোগ্ৰাফী হয় মই ফটো মাৰি বহুত ভাল পাওঁ চৰাই চিৰিকতি পৰ্বত পাহাৰ আদিকে কৰি মই বহুত ফটো মাৰি ভাল পাওঁ আৰু মোৰ যথেষ্ট আগ্ৰহো আছে ফটো মৰা সেইবাবে মই সকলোতে এতিয়া বিয়া সবাহেও সবাহকে ধৰি অনেকখিনি অনেকত মই ফটো মাৰি থাকোঁ আৰু মোৰ মানুহজনৰো আৰু ল'ৰা ছোৱালীও ফটো মাৰি ঘূৰি ফুৰো বহুত মই ফটোতে ব্য ব্যস্ততা হৈ থাকোঁ আৰু সকলোতে মই তাৰমানে এনেকুৱা জেগা ঠাইলৈ গৈ মই ফটো মাৰিব পাৰোঁ আৰু মোক বহুতে প্ৰশংসাও কৰে ফটো মৰা হয় তাৰমানে ইমানেই মই হেৰি হওঁ ফটো ভালকৈ মাৰিব পাৰোঁ তাৰমানে এনেকুৱাখিনি হেৰি কৰে আৰু তাৰমানে প্ৰশংসা লাভ কৰে আৰু আৰু এনেকুৱা পৰ্বত পাহাৰ নদ নদী সকলোকে মই ফটো মাৰিব বিচাৰোঁ বহুত ফটো মাৰি মই ভালো পাওঁ বহুত আগ্ৰহো আছে তেনেকুৱা ধৰণৰ এতিয়া ধৰি লোৱা এইবোৰ গৈও ফটো মাৰি আনো আৰু এনেকুৱা ক'ৰবাত গ্ৰন্থমেলালৈ গ'লোঁ গ্ৰন্থমেলাতো ফটো মাৰি আনিলোঁ পাৰ্কলৈ গ'লোঁ পাৰ্কত ফটো মাৰিলোঁ সকলোতে তাৰমানে মই ফটোতে জড়িত হৈ থাকোঁ আৰু এনেকুৱা লাগে মোৰ মোক সকলোৱে যাতে প্ৰশংসা কৰে এনেকুৱা ফটোগ্ৰাফী হয় আৰু

টো মই আগবাঢ়িছোঁ ফটো মৰা ক্ষেত্ৰত